পুৰণি গীত আৰু বৰ্তমান সময়ৰ গীতবোৰৰ মাজত বহুতো পাৰ্থক্য পোৱা যায় ভূপেন্দ্ৰ সংগীত ৰাভা সংগীত জ্যোতি সংগীত ইত্যাদিৰ যি কথা আছিল সেয়া আছিল অতিকৈ শলাগ ল'বলগীয়া কিন্তু বৰ্তমান দেখা যায় বিভিন্ন নতুন নতুন যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে সংগীতৰ ক্ষেত্ৰখনলৈ যাৰ সংগীতৰ কোনো অৰ্থ নাথাকে কিন্তু তেওঁলোকে কেৱল গায় তাত থাকে বিভিন্ন ধৰণৰ ডাঙৰ শব্দৰ মিউজিক লগতে থাকে বিভিন্ন বুজা নুবুজা শব্দ য'ত ইংলিছ হিন্দী অসমীয়া সকলো শব্দ মিক্স হৈ যায় অৰ্থাৎ সকলো শব্দৰে সমাহাৰ ঘটে কিন্তু আগৰ দিনৰ যিসকল গায়ক আছিল তেওঁলোকে অত্যন্ত নিভাঁজ অসমীয়া শব্দত গীত লিখিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গ এই ক্ষেত্ৰত অন্যতম নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি গীতৰ কথা সেয়া বৃদ্ধৰ পৰা শিশুলৈকে সকলোৰে মাজত জনপ্ৰিয় জুবিন গাৰ্গে জানে কোনখিনি ক্ষেত্ৰত কেনেধৰণৰ গীত প্ৰয়োগ কৰিব লাগে ক'ত কি শব্দ ভৰাব লাগে গতিকে পুৰণি সংগীতকাৰসকলক বাদ দি বৰ্তমানৰ সংগীতকাৰ বুলিব খুজিলে অতীজৰে যেতিয়াৰে পৰা জুবিন গাৰ্গে গান গোৱা আৰম্ভ কৰিছে তেতিয়াৰে পৰা এতিয়ালৈকে জুবিন গাৰ্গ সকলোৰে প্ৰিয় আৰু বৰ্তমান বহুতো নৱপ্ৰজন্ম আগবাঢ়ি আহিছে সংগীতৰ জগতখনলৈ যিসকলৰ গীতসমূহ শলাগ ল'বলগীয়া তাৰমাজত শংকুৰাজ কোঁৱৰ অন্যতম আৰু লগতে আমি পাপনৰ কথা ক'ব পাৰোঁ সকলোয়ে জানে অংগৰাগ পাপন মহন্তৰ গীতৰ কোনো তুলনা নাই তেওঁ সেই গীতৰ জগতখনত তেওঁৰ পিতৃৰ দৰেই আগবাঢ়ি গৈছে মই ভালপোৱা গীত বুলিবলৈ গ'লে মই জুবিন গাৰ্গৰ গীত ভাল পাওঁ শংকুৰাজ কোঁৱৰৰ গীত ভাল লাগে আৰু বৰ্তমানৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰা যাৰ গীতৰ শব্দ সঁচাকৈ বহুত ভাল লাগে তেওঁৰ সুৰ কথা ইত্যাদি সঁচাকৈয়ে বহুত শলাগ ল'বলগীয়া আৰু লগতে পুৰণি গীতসমূহ অসমীয়াৰ সেইসমূহো মই ভাল পাওঁ অকল অসমীয়া বুলি নহয় হিন্দী গীতৰ ক্ষেত্ৰতো একেই আগৰ দিনৰ কিশোৰ কুমাৰৰ লতা মংগেশকাৰৰ যি গীত সেই গীত বৰ্তমান পাবলৈ নাই আজিকালি নেহা কক্কৰ টনি কক্কৰ ইত্যাদিৰ কেৱল বহুতো শব্দ থকা কাণ কাণত মানে একেবাৰে কাণত আপোনাৰ প্ৰব্লেম দি দিব পৰা ধৰণে গা গীত পোৱা যায় ধন্যবাদ